মই সৰুকালৰে পৰাই কিতাপ পঢ়িছিলোঁ বিদ্যালয়ত পাঠ্যপুথিৰ লগতে মই শিশু আলোচনীসমূহ নিয়া নিয়মীয়াকৈ পঢ়ি গৈছিলোঁ তাৰ ভিতৰত মৌচাক ৰংমেলা আদি আৰু বিদ্যালয়ৰ পুথিভঁৰালৰ পৰা প্ৰায়ে শিশু সাহিত্যসমূহ আনি মই পঢ়িছিলোঁ কিতাপ পঢ়িলে মানুহৰ বহুতো উপকাৰ হয় কিতাপ পঢ়িলে মানুহৰ ধৰ্য্যশক্তি বাঢ়ে কিছুমান কিতাপ পঢ়িলে আমাৰ মনত আনন্দ লাগে কিতাপ পঢ়িলে আমাৰ জ্ঞান বাঢ়ে এখন ভাল কিতাপ পঢ়িলে আমি এজন ভাল বন্ধুৰ লগত থকা যেন অনুভৱ হয় কিতাপ পঢ়া অভ্যাসটো হৈছে এটা ভাল অভ্যাস এই অভ্যাসে আমাৰ জীৱনত বহুতো সহায় কৰে এখন কিতাপ পঢ়ি থাকিলে আমাৰ আজৰি সময়খিনি কেনেকৈ পাৰ হয় আমি উপলব্ধি কৰিব নোৱাৰোঁ কিতাপ পঢ়াৰ আনন্দই সুকীয়া ছাত্ৰ ছাত্ৰীসকলে কিতাপ পঢ়াৰ অভ্যাস সৰুৰ পৰাই গঢ় লৈ তুলিব লাগে কিতাপ পঢ়াৰ অভ্যাসে তেওঁলোকক বহুতো ক্ষেত্ৰত সহায় কৰে সাধাৰণতে শিশু আলোচনীসমূহে ছাত্ৰ ছাত্ৰীসকলক নীতিশিক্ষা প্ৰদান কৰে এখন কিতাপৰ পৰা আমি বহুতো নজনা কথা জানিব পাৰোঁ ৰাতি শোৱাৰ সময়ত আমি যদি এখন কিতাপ পঢ়োঁ তেতিয়াহ'লে আমাৰ সোনকালেই টোপনি ধৰে এইদৰেই কিতাপ পঢ়াৰ অভ্যাসে আমাক বিভিন্ন প্ৰকাৰে বিভিন্ন সময়ত সহায় কৰে এখন শি সাধুকিতাপ পঢ়িলে আমাৰ মনত হাঁহিৰ খোৰাক জন্মায় আৰু সেই সাধুৰ পৰা আমি কিছুমান শিক্ষা লাভ কৰোঁ এইদৰে কিতাপ পঢ়িলে আমাৰ বিভিন্ন ধৰণৰ উপকাৰ সাধন হয়